এক এক দুহেজাৰ ছয় এক দুই দুহেজাৰ পাঁচ এক তিনি দুহেজাৰ সাত এক চাৰি দুহেজাৰ ন এক দহ দুহেজাৰ তেৰ